মোৰ নাম অলকেশ ডেকা

বৰ্তমান মই পঢ়ি থকা বুলি ক'লে বৰ্তমান পঢ়ি নাই বাৰু মই ডিগ্ৰী কমপ্লিট কৰিলোঁ ডিগ্ৰী শেষ কৰি উঠি পিজিডিচিএ কৰিলোঁ পিজিডিচিএ কৰি এতিয়া বাৰু এনেই মানে চাকৰি সংক্ৰান্তীয় হেৰিৰ বাবে চাকৰি সংক্ৰান্তীয় কিতাপবিলাক পঢ়ি আছোঁ

ইয়াৰ উপৰিও মোৰ হবি বুলি ক'লে ফটোগ্ৰাফী আছে মই ফটোগ্ৰাফী কৰি বহুত বেছি ভাল পাওঁ আৰু লগতে গান গাই গান শুনি নাটক কৰি সেইবিলাক ভাল পাওঁ আৰু

গানৰ আনুষ্ঠানিক শিক্ষা লাভ কৰিছিলোঁ মই বিশাৰদলৈকে কৰিছিলোঁ বিশাৰদৰ বাৰু গোটেইখিনি শেষ নহ'ল সাধনা সাংস্কৃতিক কলাকেন্দ্ৰত মই কৰিছিলোঁ

মোৰ গাঁওখন ক্ষুদ্ৰ শংকৰা নলবাৰী জিলাৰ চৌক বজাৰৰ পৰা পশ্চিমফালে সোমাই আহিলে আমাৰ এৰিয়াটো বাজানী বুলি কয় সেই বাজানী অঞ্চলৰে ক্ষুদ্ৰ শংকৰা গাঁও

আমাৰ গাঁৱত অকল হিন্দু ধর্মৰ মানুহেই আছে বেলেগ ধর্মৰ মানুহ নাই মই জনাত

আমাৰ গাঁৱৰ পৰা নলবাৰীৰ চহৰৰ দূৰত্ব প্ৰায় ন কিলোমিটাৰৰ আশে পাশে হ'ব

আমাৰ গাঁৱত উন্নয়নমূলক কাম বুলি ক'লে ৰাস্তা ঘাটৰ বহুত অসুবিধা আছে ৰাস্তা ঘাটবিলাক গোটেই গাঁওখনতেই অসুবিধা আছে কিছুমান ঠায়ে ঠায়ে হৈছে মিলন বজাৰ চকৰ ৰাস্তাটো হৈছে সেইখিনিও আমাৰ গাঁৱতেই পৰে বাৰু মিলন বজাৰ চকৰ ৰাস্তাটো হৈছে কিন্তু আমাৰ চুবুৰীৰ ভিতৰৰ ৰাস্তাবিলাক হোৱা নাই বৰষুণ দিলেই বোকা পানীৰ সমস্যা তাৰপিছত আৰু বাকী যান বাহনৰো এতিয়া কিছু পৰিমাণে সুচল হৈছে বিশেষকৈ ৰাস্তা ঘাটৰে অসুবিধাটো আছে